আগৰ দিনৰ মানুহে নিয়ম নীতিখিনি বহুত কৰিছিলে এতিয়া নিয়ম নীতি তেনেকৈ নায়েই আৰু নিয়ম নীতিখিনি বহুতখিনি কমিও গৈছে আৰু ময়ে ভাবিছোঁ বহুতখিনি নিয়ম নীতি কমিছেই